আমি ছাগলী পোৱালিক খুব সৰুৰ পৰা যত্ন ল'ব লাগে যত্ন আমি একদম প্ৰায় এমাহৰ হোৱাৰ পৰাই পোৱালিটোক আমি চকু দিনে দিনে দি থাকিব লাগে তাৰ খুব ছাগলী পোৱালি ওকণি হয় ওকণি হ'লে ছাগলীৰ পোৱালিটো বা পোৱালিজনীক কোনো ডাঙৰ হ'ব নোৱাৰে নোমবিলাক কোচ খাই খাই যায় কিছুমান ফাপৰে ধৰাৰ নিচিনাও হয় তেতিয়া আমি সেইটোত সপ্তাহ দিন ধৰি বা মাহেকলৈকো আমি কিছু যত্ন লওঁ যত্ন নিজেই প্ৰাথমিক চিকিৎসা কৰাৰ পাছতো আমি ভাল নহ'লে আকৌ ডক্টৰৰ পৰামৰ্শ লৈ আমি ভাল কৰোঁ তেনেধৰণে আমাৰ গৰু ছাগলীৰ প্ৰজননৰ সময় মাঘ ফাগুন মহীয়া প্ৰায় আমাৰ হয় তাৰ পাছত ক্ৰমান্বয়ে কিছুমান হয় আৰু কিছুমান বেছি পৰিমাণে মাঘ ফাগুন মহীয়া প্ৰজননৰ হয় আমি সেইবুলি কিছু অনুমানো কৰোঁ বা প্ৰমাণ আমাৰ হয় তেনেধৰণে আকৌ আমি উন্নত গৰু ছাগলী গৰু ছাগলী উন্নত জাতৰ গৰু পোৱালি গৰু পোৱালি উন্নত জাতৰ পাবলে হ'লে ডাঙৰ বলধ গৰু আমি বিচাৰোঁ ভাল আল গাখীৰ ওলাবলে হ'লে তেনেধৰণে বা ডাঙৰ গৰু কৰিবলে হ'লে মানে আমি ডাঙৰ ডাঙৰ গৰু জাতৰ বিচাৰিবলগীয়া হয় তাতো যদি নাপাওঁ আজিকালি চৰকাৰে দিয়া উন্নত জাতৰ আমি বেজি দিবলগা হয় তেতিয়া আমাৰ ডাঙৰ ডাঙৰ গাই জাৰ্চী নিচিনা গৰু আমি ঘৰতে পুহিব পাৰোঁ আৰু ভাল জাতৰ জাৰ্চী গৰুৰ গাখীৰ ভালকে ওলোৱা সেই উন্নত জাতৰ কৰিবলে হ'লে আমি নিজেই পইচা ইনকম কৰি ভাল জাতৰ ভাল দামী বেজি দি আমি জাৰ্চী গৰু কৰি কেবা লিটাৰো গাখীৰ ল'ব পৰা বা দিব পৰা বা বিচাৰিলে তেনেধৰণে আমি ডাঙৰ ডাঙৰতকে দামী দামী হেৰি গৰু পোৱালি গৰু পোৱালি যত্ন লৈ দামী বেজি দি গাখীৰ উপাৰ্জন কৰি তাৰ পৰা পইচা উপাৰ্জন কৰোঁ